হেল্লো তিনিচুকীয়া কে এফ চিত লাগিছেনে হয় মই আপোনাৰ পিজ্জা অৰ্ডাৰ কৰিছিলোঁ সেইটো আহি পোৱাহি নাই কিমান সময় লাগিব আপুনি জনাব পাৰিব নেকি মই খাবলৈ ৰখি আছোঁ